হেল্ল' অঁ এই মই ফোন কৰিছিলোঁ মানে কথাটো হ'ল এই মোক অলপ লোকেল মাছ লাগিছিলে আপুনি চিটতে আছে নেকি অঁ লোকেল মাছ এনেই কি কি আহি আছে বাৰু এই কেইদিন

মোক মানে অহা মংগলবাৰলৈ লাগিছিলে এই কিবা চাউল একঠা খোৱাব লগা অছিলে ক'লা বস্তুৰে

মোক লাগিব শ'ল মাছ লাগিব মানে শ'ল মাছ অকনমান ডাঙৰ হ'লে ভাল হয় আহেনে বাৰু তেনেকৈ অঁ হেৰি কিমান সময়ত গ'লে পাম মই ৰাতিপুৱা গ'লে পাম অঁ অঁ এই এনেই শ'ল আৰু এনেই কি কি মাছ পোৱা যাব তাত

অঁ মাগুৰ মাছো আহেনি অঁ অঁ মানে এই অলপ হেৰি হ'লে ভাল তাৰ মানে মোক আগদিনাৰ মাছটো নালাগে অকন মাছটো যদি জী থাকে মানে তেতিয়াহ'লে মানে সেইটো অকণ খাবলৈ ভাল পাব এইটো মানে আ আলহীক খোৱাটো আকৌ মানে গ্ৰহৰ চাউল খোওৱাৰ কথা আকৌ যদি তেওঁলোক সন্তুষ্ট হৈ নাযায় তেতিয়াহ'লে ইমান অকণ দিগদাৰ হৈ যাব মোলৈ মোক ৰাতিপুৱা বেলা দহ বজাৰ ভিতৰত খোৱাব পৰাকৈ লাগে অঁ মই সাত মান বজাত গ'লে পাম ন দাম বাৰু কেনেকুৱা জানো এতিয়া

নাই নাই মই নিজে আনিম ঠিক আছে মই মংগলবাৰে যাম দেই